মোৰ প্ৰিয় লেখক অনুৰাধা শৰ্মা পূজাৰী তেখেতৰ জন্ম হৈছিলে ঊনৈছশ চৌষষ্টি চনত তেখেত অসমীয়া লেখিকা আৰু সাংবাদিক হিচাপেই পৰিচিত ওঠৰ ঊনৈছশ সাতাশী চনৰ তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ঊনৈছশ তিৰান্নব্বৈ চনত কলিকাতাৰপৰা তেওঁ সাংবাদিকৰ পাঠ্যক্ৰম গ্ৰহণ কৰে পশ্চিমবংগ বোলছবি কেন্দ্ৰীয় তথ্য আৰু সাংস্কৃতিক বিভাগত তেওঁ শিক্ষা গ্ৰহণ কৰে কলিকতা একাডেমি অফ ফাইনাআৰ্টছৰ অধিনতো তেখেতে কিছুদিন শিক্ষকতা কৰে ইয়াৰ পিছত গুৱাহাটীৰপৰা প্ৰকাশিত আমাৰ অসম কাকতৰ কিছুদিন তেওঁ সাংবাদিকতা কৰে বৰ্তমান তেওঁ সাদিন কাকতৰ সাংবাদিক কৰি আছে সাতসৰী নামৰ মাহেকীয়া আলোচনীখনো তেওঁ সম্পাদক হিচাপে বৰ্তমান আছে তেখেতৰ চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে তেখেতে দুহেজাৰ তিনি চনত অসম সাহিত্য সভাৰ কুমাৰ কেশুৰ সোঁৱৰণি বঁটা লাভ কৰে দুহেজাৰ একৈছ চনত ইয়াত এখন অৰণ্য আছিল শীৰ্ষক উপন্যাসখনৰ বাবেও তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰে তেখেত মোৰ প্ৰিয় লেখিকা মই তেখেতৰ বহুতো আলোচনী পঢ়িছোঁ সাহিত্য একাডেমি পায় তেখেতে দুহেজাৰ একৈছ চনত ৰেনেচা অসম বঁটা পায় তেখেতে দুহেজাৰ তেৰ চনত চাহেবপুৰাৰ বৰষুণ আৰু কাঞ্চন উপন্যাসখন মই পঢ়িছোঁ পঢ়ি নিজকে বহুত ধন্য মানিছোঁ মানে ইমান এগৰাকী মহান লেখিকাৰ মানে আলোচনী আৰু বহুতো কিতাপ পঢ়িছোঁ তেখেতৰ হয় তেখেত মোৰ প্ৰিয় লেখিকাৰ শাৰীত পৰে মানে